আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে আমাক কওকচোন আৰু শিক্ষাৰ লগত জড়িত আপোনাৰ কিছুমান অভিজ্ঞতা বিষয়ে আমাক কওকচোন

আৰু মই প্ৰথমে শংকৰদেৱ শিশু বিদ্যা নিকেতন বগীনদীৰ অংকুৰ শ্ৰেণীত নাম লগাইছিলোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন বগীনদীত মই অংকুৰ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰলৈকে বাৰ বছৰ তাতে পঢ়িলোঁ মোৰ স্কুলীয়া জীৱনটো মই শংকৰদেৱ শিশু নিকেতনতে পঢ়িছিলোঁ আৰু তাৰ অভিজ্ঞতা বুলি কবলৈ গ'লে স্কুলখনৰ পৰিৱেশটো আৰু মোৰ আচৰ্য্য আচাৰ্য্যাসকল মোৰ অতিকে আপোন হয় পৰিছিলে এতিয়াও তেওঁলোক মোৰ আপোন আৰু এতিয়াও তেওঁলোকক দেখিলে মোৰ তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম সেই ভাবটো এতিয়াও আহে আৰু মই মোৰ স্কুলীয়া জীৱনত মই মাজুলী গৈছিলোঁ মাজুলীলৈ গৈছিলোঁ গেৰুকামুখলৈ গৈছিলোঁ তাতেই আমাৰ যিটো এটা ফিল্ড ষ্টাডি আছিলে সেই ফিল্ড ষ্টাডি কাম কৰিছিলোঁ কৰিছিলোঁ মোৰ স্কুলীয়া জীৱনৰ মোৰ বন্ধু বান্ধৱীসকল বৰ মৰমিয়াল আছিলে সেই বন্ধু বান্ধৱীসকল মোৰ সৈতে এতিয়াও বৰ্তমান যোগাযোগত আছে আমাৰ সকলোৱে বৰ্তমান শৈক্ষিক স্থিতি বৰ ভাল ভাল লগা স্কুলৰ পঢ়া পাঠদানো আচাৰ্য্য আচাৰ্য্যাসকলে বৰ আমাক সুন্দৰকৈ আৰু মনত ৰোৱা ধৰণে আমাক পঢ়াইছিলে ভাল ধৰণে পঢ়াইছিলে যাৰ ফলত আমি ভাল দৰে নিজৰ জীৱনত দিশত ভাল দৰে ওপৰলৈ উঠিব পাৰিছিলোঁ তাৰ পিছত মই স্কুলীয়া জীৱন শেষ কৰি যেতিয়া কলেজীয়া জীৱনত ভৰি দিছিলোঁ তেতিয়া মই প্ৰথমে নাম ভৰ্তি কৰিছিলোঁ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত মই হাই স্কুল শিক্ষান্ত প্ৰথম বৰ্ষ দ্বিতীয় বৰ্ষ পঢ়িছিলোঁ আৰু সেই সময়তো মোৰ বহুতো বন্ধু বান্ধৱী আছিলে নতুন বন্ধু বান্ধৱী আছিলে হৈছিলে তেওঁলোকৰ লগতো মোৰ প্ৰায় কিছু সংখ্যকৰ লগত বৰ্তমান যোগাযোগ আছে তাৰোপৰিও স্কুলখনৰ স্কুলখনৰ কলেজখনৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ যি শিক্ষা সেই শিক্ষাও বৰ ভাল লগা আছিলে বৰ ডাঙৰ পৰিসৰৰ কলেজখন মোৰ প্ৰথমে গৈ বৰ ভয় লাগিছিলে তাৰ পিছত লাহে লাহে মই সহজ হৈ পৰিছিলোঁ মই কলেজখনৰ লগত আৰু তাৰ পিছত যেতিয়া মই স্নাতক ডিগ্ৰী তাতেই ললোঁ অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী যেতিয়া ললোঁ সেই সময়ত কলেজখন মোৰ আৰু অকণমান সহজ হৈ পৰিলে আৰু অকণমান ভাল লগা হৈ পৰিলে অৱশ্যে ইমান ডাঙৰ এখন কলেজ প্ৰথম অৱস্থাত বা প্ৰথম দুই বছৰ একোৱে বুজি পোৱা নাযায় পিছৰ সময়চোৱাতহে ভালদৰে কলেজখনক বুজি পোৱা যায় জনা যায় কলেজখনৰ ক'ত কি আছে কেনেধৰণে কি ব্যৱস্থাবোৰ হৈ থাকে তেতিয়াহে গম পোৱা যায় মই ঘৰৰ পৰাই কলেজলৈ অহা যোৱা কৰিছিলোঁ প্ৰথম দু প্ৰথম পাঁচটা বছৰ হাই স্কুল শিক্ষান্তৰ পৰা স্নাতক ডিগ্ৰীলৈকে মই যিহেতো অসমীয়া বিষয় সন্মানীয় বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী লৈছিলোঁ গতিকে মোৰ অসমীয়া মেজৰৰ যিসকল চাৰ বাইদেউ আছিলে তেওঁলোক তেওঁলোক সঁচাকৈয়ে শলাগ ল'বলগীয়া শিক্ষক শিক্ষয়ত্ৰী তেওঁলোক তেওঁলোক বৰ্তমান সময়ত বৰ্তমান সময়ত তেওঁলোকক দেখিলে এতিয়াও আমাৰ সেই শ্ৰদ্ধাৰ ভাবটো ভয় শ্ৰদ্ধা মিহলি সেই ভাবটো এতিয়াও আমাৰ আহে আৰু তাৰ পিছত স্নাতক ডিগ্ৰী লৈ মই যেতিয়া স্নাতকোত্তৰ মহলালৈ আহিলোঁ তেতিয়া মই নৰ্থ লখিমপুৰ কলেজতে স্নাতকোত্তৰ ডিগ্ৰী কাৰণে নাম ভৰ্তি কৰিলোঁ তাতে মই পঢ়িলোঁ এম এ আৰু মোৰ সেই সময়চোৱাটো নতুন নতুন বন্ধু বান্ধৱী মোৰ লগত সংযোগ হ'ল তেওঁলোকৰ তেওঁলোকৰ লগত বৰ্তমান সময়ত মোৰ ভাল এটা ভাল যোগাযোগ আছে নতুনকৈ স্নাতকোত্তৰ ডিগ্ৰী স্নাতকোত্তৰ মহলাত যেতিয়া মই নাম ভৰ্তি কৰিলোঁ তেতিয়া তেতিয়াও মই আকৌ সেই একেখন কলেজকে নতুন ধৰণে জানিলোঁ কিছুমান নতুন ধৰণে জানিলোঁ আৰু সেই সময়ত যি চাৰ বাইদেউসকলৰ পৰা শিক্ষা ল'লোঁ সেই শিক্ষা এতিয়াও মই তাকে সেয়ায়ে পঢ়ি আছো নেটৰ কাৰণে হওক স্লেটৰ কাৰণে হওক আৰু তেওঁলোকে বৰ ভাল দৰে সুন্দৰকৈ আমাক পঢ়াইছিলে পঢ়ুৱাৰ লগতে নানান ধৰণৰ বিষয়ৰ কথা কৈছিলে আমাৰ মূল্যবোধ সম্পৰ্কীয় জীৱন সম্পৰ্কীয় কিছুমান কথা কৈছিলে চাৰসকলে বাইদেউসকলে যিখিনি আমাৰ শৈক্ষিক আমাৰ মানে আমাৰ পঢ়া শুনা ক্ষেত্ৰত কিছুমান কামত নাহিলেও আমাৰ জীৱনৰ ক্ষেত্ৰত বহুৰ বহুত মূল্যবান সেইখিনি কথা সেয়াই